দৈগ্ৰোং চাহ বাগিচা খেলপথাৰ লোকেশ্যন মৰঙি উন্নয়ন খণ্ড চেণ্ট মেৰিছ হাই স্কুল লোকেশ্যন মৰঙি উন্নয়ন খণ্ড ৰাজহচক্ৰ কাৰ্যালয় লোকেশ্যন মৰঙি উন্নয়ন খণ্ড মৰঙি মহাবিদ্যালয় লোকেশ্যন মৰঙি উন্নয়ন খণ্ড দৈগ্ৰোং চাহ বাগিচা লোকেশ্যন মৰঙি উন্নয়ন খণ্ড